মই ব্যক্তিগতভাৱে চিনেমাৰ তাৰকাক লগ কৰিবৰ বিচৰাৰ বিচৰাৰ ক্ষেত্ৰত বলিউডৰ কেইবাজনো তাৰকাক মোৰ ভাল লাগে বৰ্তমান বিশেষকৈ অমিতাভ বচ্চন শ্বাহৰুখ খান এই অক্ষয় কুমাৰ আমিৰ খান তেওঁলোকৰ বহুত চিনেমা মই চাইছোঁ আৰু তেওঁলোকৰ চিনেমা মোৰ ভাল লাগে বিশেষকৈ আমিৰ খানৰ যি চিনেমাসমূহৰ তেওঁৰ ব্যক্তিগতৰ মানে সামাজিক জীৱনক লৈ যি চিনেমাবিলাক কৰে সেইবিলাক মোৰ বহুত মানে ভাল লাগে আৰু তাৰে জমিন পৰ আৰু এনেকুৱা লাগান এনেকুৱা ধৰণৰ বহুত চিনেমা আমিৰ খানে কৰিছে আৰু সেইবিলাকৰ পৰা কিছুমান মানে শিকিবলগীয়া বহুত আছে আৰু তেওঁলোকক মোৰ ব্যক্তিগতভাৱে লগ পোৱাৰ এটা হেঁপাহ আছে যদিও মানে ইমান সহজো নহয় তেওঁলোকক লগ পোৱা কিন্তু মোৰ এটা হেঁপাহ তেওঁলোকক লগ পোৱা হেঁপাহ এটা আছে আৰু যেতিয়া মই আমিৰ খানক লগ পাম তেওঁলোকে মই মানে সুধিব বিচাৰোঁ মানে তেনেকুৱা একো সুধিবলগীয়া তেনেকুৱা বিশেষ নাই কিন্তু তেওঁলোকৰ মোৰ এটা জানিব মন যায় তেওঁলোকে ক'ৰ পৰা মানে কেনেদৰে এইটো প্ৰচেছত ইমান আগবাঢ়ি যাব পাৰিলে অভিনয়ৰ ক্ষেত্ৰত তেওঁলোকৰ সৰুৰ পৰাই কিবা আগ্ৰহ আছিলে নেকি তেওঁলোকৰ তেনেকুৱা ধৰণৰ কিবা মানে তেওঁলোকৰ বেকগ্ৰাউণ্ডত কোন আছিল মানে ইমান ক'ৰ পৰা তেওঁলোকে ইমান ইমপ্ৰোভ কৰি আহি ইমানখিনি পালেহি বৰ্তমান আৰু অসমীয়া চিনেমাৰ ক্ষেত্ৰত